লেপটপ দিয়াটো মই ভাল বুলি ভাবোঁ মেট্ৰিক পাচ কৰিলে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে অলপ সুবিধাজনক হয় সেয়েহে মই ভাল বুলি ভাবোঁ বহুতো হেৰি ল'ৰা ছোৱালীৰ লাভ হয় সেইটোৰ পৰা বহুত শিকিব পাৰে